হয় কওক হয় হয় আপোনাক কি কি চব্জি লাগিব বাৰু

অঁ এতিয়া হেৰি নহয় বাইদেউ আপুনি মানে আজিকালি অকণমান দামটো অকণমান বেছি হৈছে দেই মানে আগতকৈ দামটো ন নহয় নহয় বুজিছোঁ বাৰু হ'লেও আগতকৈ দামটো অকণমান বেছি হৈছে আগতে চল্লিছ আছিলে ষাঠি টকা আছে কিছুমান আৰু ষাঠি হোৱাবোৰ আশী টকা তেনেকুৱা হৈছে দেই নহয় না নিয়ে বুলিতো মই জানো আপোনাক কিন্তু হ'লেও আপুনি এ মোৰোতো কিবা এটা থাকিব লাগিব নহয় মোৰ যদি এই কিনি অনা ৰেটতে আপোনাক দিবলগীয়া হয় তেতিয়াহ'লেতো আৰু মোৰ মানে দোকান নাপাতি ঘৰত গৈ পেট বান্ধি থাকিব লাগিব

অঁ আৰু আজিকালি আমাৰ ইয়াত বানপানী সোমাই গৈছে বানপানী খেতিয়কসকলেও মানে দামটো বেছিকৈ ধৰিছে দামটো বেছিকৈ কিনি আনিবলগীয়া হৈছে অঁ বিলাহী কিমান ল'ব আপুনি বিলাহী বিলাহী বিলাহী পাঁচ কেজি আৰু বিলাহীটো আপুনি হেৰি কৰিব পঞ্চাছকৈ ধৰিব লাগিব নাই নাই মই তাতকৈ নোৱাৰো নহ'লেতো মই নহয় এনে মই ষাঠি টকা বিকি আছোঁ আপোনাক বুলি মই দছ টকা নহয় আপোনাক বুলি মই দছ টকা এৰি দিছোঁ নাই দছ টকা এৰিছোঁ নহয় আপোনাক আৰু বেঙেনা কিমান লাগিব বিছ কেজি বিছ কেজিত বাৰু বেঙেনাটো অঁ ঠিক আছে এই মোৰ কাষ্টমাৰবিলাক আহি আছে আপুনি বাৰু মই কালি কালিহে নিব আপুনি নহয় জানোঁ ঠিক আছে হ'ব বাৰু ৰাখক দেই মোৰ কাষ্টমাৰ দি আছোঁ হ'ব